হেল্ল' ব্ৰডব্ৰেণ্ড হেল্পলাইন হয়নে এই মই মানে আগতে এডখৰ জেগাত আছিলোঁ তাৰপৰা এতিয়া মানে ঠিকনাটো বদলি কৰিছোঁ মানে জেগাডখৰ বদলি কৰিছোঁ কিন্তু তাতে মোক আকৌ এতিয়া লেণ্ডলাইনৰ মানে বিলিং নম্বৰটো ঠিকনাটো মানে হেৰি কিবা চেইঞ্জ কৰিব লাগে তাকে কি কৰিব লাগে আপুনি মোক অকণমান জনাবচোন তেনেকৈ মই মানে কিবা হেৰি জেগাডখৰ বদলি কৰিলোঁতো এতিয়া আকৌ মানে কে ঠিকনাটো আপোনালোকৰ তাত মানে হেৰি কৰিবৰ কাৰণে ঠিক আছে তেনেহ'লে মই গোটেই ডকুমেণ্টছখিনি ক্লিয়াৰ কৰি থ'ম অঁ ক্লিয়াৰ কৰি তেনেহ'লে আপোনাৰ অফিচলৈ গৈ পেলাই মই আপোনাক দি দিম আপুনি কামটো মোক হাচিল কৰি দিব